অঁ হয় হয় এয়া দোকান খুলিবলৈ লৈছোঁ বৰা চাউল কোমল চাউল ভজা চাউল চিৰা তিৰা আপুনি সব পাব আছে আছে লৈ যাবহি দামো আপোনাৰ বিছ টকা হৈছে আৰু লৈ যাবহি লৈ একদম ধুনীয়াকৈ পিঠা উঠিব উঠিব একদম ধুনীয়াকৈ উঠিব চিন্তাই কৰিব নালাগে খোৱা চাউলৰো উঠিব একদম ধুনীয়াকৈ আৰু চল্লিছ টকা ৰঞ্জিত চাউল মাছুৰি চাউল আপুনি একদম ধুনীয়াকৈ পাবহি আহিবচোন কথা পাতি ল'ম অঁ অঁ ভালেই অঁ আপোনালোকৰ

তাৰপৰা আহিব একে ভালকৈ কথা পাতিম চাউলৰ বিষয়ে আৰু অঁ হ'ব